হাঁহ কুকুৰা পুহিবলৈ হ'লে আমাক প্ৰথমতে এটা গঁৰালৰ প্ৰয়োজন গঁৰালটো অকণমান ওখ ঠাইত হ'ব লাগে ৰ'দ পৰা হ'ব লাগে আৰু গঁৰালটো বনাবলৈ যাওঁতে আমি যদি চাংঘৰ বনাওঁ তেতিয়াহ'লে আমাৰ বেছি উপকৃত হয় মাটিতকৈ চাংঘৰত আমাৰ চাংঘৰ বেমাৰ আজাৰ অলপমান কমতি হয় চাংঘৰটো বনাবলৈ যাওঁতে আমাৰ যথেষ্টখিনি অৰ্থৰ প্ৰয়োজন হয় আৰু ঘৰটো হোৱাৰ পিছত আমি পোৱালিৰ কথা চিন্তা কৰিব লাগে আমি পোৱালি ল'ব লাগে পুহিবলে পোৱালি কিনোতেও আমাৰ অৰ্থৰ প্ৰয়োজন হয় পোৱালি কিনাৰ পিছত আমি তেওঁলোকক দানা পানী খোৱা পৰিষ্কাৰ পানী খুওৱা দানা খুওৱা এইবিলাকতো আমাৰ দানা পানী কিনোতে অকণমান অৰ্থৰ প্ৰয়োজন হয় দানা আমি দোকানৰ দানাও খুৱাব পাৰোঁ বা ঘৰৰ দানাও খুৱাব পাৰোঁ চাউলৰ গুড়ি তুঁহ গুড়ি এইবিলাক আমি খুৱাব পাৰোঁ তেওঁলোকে দানা পানী খোৱাৰ পিছত লাহে লাহে ডাঙৰ হ'বলৈ ধৰে সেইখিনি সময়তে আমি পোৱালি অৱস্থাতে অকণমান ডক্টৰৰ পৰামৰ্শ ল'ব লাগে তেওঁলোকক সময়মতে ভেকচিন দিয়াব লাগে ভেকচিন দিয়ালে তেওঁলোকে অসুস্থ হৈ থাকে আৰু তেওঁলোকক বেমাৰ আজাৰ পৰা হাত সাৰিবলৈ ভেকচিনৰ উপৰিও দৰৱ পাতিও খুৱাই থাকিব লাগে তেতিয়া তেওঁলোকে এই সেইটো এটা আমাৰ অৰ্থৰ প্ৰয়োজন হয় তাৰপিছত তেওঁলোকে লাহে লাহে ডাঙৰ হৈ আহে ডাঙৰ হোৱাৰ পিছত কণী পাৰিবলৈ ধৰে মতা কুকুৰাবিলাকে ডাক দিবলৈ ধৰে মাইকী কুকুৰাবিলাকে কণী পাৰিবলৈ ধৰে আৰু এইখিনি সময়ৰ পৰা আমাৰ উপাৰ্জনৰ পথটো অকণমান খৰচৰ ৰাস্তাটো নাইকিয়া হয় উপাৰ্জনৰ পথ হয় এই কণী আজিকালি যথেষ্ট চাহিদা আছে বজাৰত কণী বিকিও আমি যথেষ্ট উপকৃত হওঁ হৈছোঁ আমাৰ ইয়াত এটা কণীৰ দাম দহ টকা মূল্যত আমি বিক্ৰী কৰোঁ আৰু মাংসৰ পৰাও আমি যথেষ্ট উপকৃত হওঁ মতা কুকুৰাবিলাক আমি মাংস হি কাটি বিক্ৰী কৰা হয় মাংসটো আমাৰ ইয়াত চাৰিশ টকা ওপৰতে হয় কেজি এইখিনি কৰি আমি যথেষ্ট উপকৃত হৈছোঁ এতিয়া ঘৰখনৰ কিছুমান আৰ্থিক অৱস্থাৰ পৰা আমি অকণমান টনকিয়াল হৈছোঁ হাঁহ কুকুৰা পুহি এতিয়া আমাৰ ল'ৰা ছোৱালী তিনিটা ইহঁতক হাঁহ কুকুৰা বিক্ৰী কৰিয়েই যথেষ্টখিনি সা সুবিধা দিব পাৰিছোঁ সময়মতে টিউচন দিব পাৰিছোঁ প্ৰয়োজন অনুসৰি আজি কলম লাগে কাগজ লাগে এইবিলাক আমি যোগান ধৰিব পাৰিছোঁ গতিকেলৈ হাঁহ কুকুৰা পুহি মানুহে যথেষ্ট উপকৃত হ'ব পাৰে প্ৰথমতে অকণমান খৰচৰ ৰাস্তা আহে পিছলৈ সেই খৰচৰ ৰাস্তা অকণমান কমে আৰু আমি লাভ হওঁ বুলি উপকৃত হৈ উপকৃত হৈছোঁ বুলি ভাবিব পাৰোঁ এতিয়া হাঁহ কুকুৰা বিকি আমি তেনেকৈ এজনী কুকুৰাৰ পৰা বহুতখিনি পোৱালি পাওঁ সেই পোৱালিয়ে আমি আকৌ পুনৰ সঁচুৱা হিচাপে ৰাখি তেওঁলোকক ডাঙৰ কৰি এজনী কুকুৰাৰ পৰা আমি কেইবাজনীও আকৌ ঘাই কুকুৰা পাওঁ তেনেকৈ এতিয়া হাঁহ কুকুৰা পালন কৰি আমি যথেষ্ট উপকৃত হৈছোঁ আমি মাইকী পোৱালিবোৰ তেনেকৈ সঁচৰ কাৰণে ৰাখি যাওঁ আৰু মতা কুকুৰাবোৰ মাংস হিচাপে বিক্ৰী কৰোঁ মতা কুকুৰা মাংসৰ কাৰণে ব্যৱহাৰ কৰোঁ আৰু সেই মাংস বিকি ঘৰৰ আৰ্থিক অৱস্থা দূৰ কৰিছোঁ টিংপাত আনিছোঁ বা ল'ৰা ছোৱালীক উৎসৱ পাৰ্বণত কিবা কিবি দিছোঁ কাপোৰ কানি বা তেনেকৈ মোটাকৈ আমি ধৰি লওক বোলে ডাঙৰ কৰি পিনে একেবাৰে সৰহীয়াকৈ অকণমান বিক্ৰী কৰোঁ তেনেকৈও আমাৰ মোটা অংকৰ এটা পইচা আহে আৰু যেতিয়া পোৱালিবোৰ আকৌ নতুনকৈ মাকহঁতে কণীৰ পৰা পোৱালি দিয়ে তেতিয়া সেই পোৱালিবোৰ সঁচুৱা হিচাপে ৰাখি তেনেকৈও ফাৰ্মখন ডাঙৰ কৰিব পৰা হয় যথেষ্ট ডাঙৰ কৰিব পৰা হয় এইখিনি কৰিবলৈ যাওঁতে মানুহৰ অকণমান ধৈৰ্য্য়ও লাগে যি নেকি হাঁহ কুকুৱা পুহিলে মানুহ অলপমান ইফালে সিফালে যাবলৈ অসুবিধা হয় আৰু সেইমতে লাভো থাকে বহুত সেই লাভখিনি আমি পাওঁ ঘৰখনৰ অভাৱ অভিযোগবোৰ আমি দূৰ কৰিব পাৰোঁ এজনী কুকুৰাৰ পৰা ভালেমানখিনিয়ে টকা উপাৰ্জন কৰিব পাৰি যি নেকি তাই কণী দিয়ে আমি কণী বিকিলেও পইচা পাওঁ আকৌ সেই কণীৰ পৰা পোৱালি দিয়ালে পোৱালিৰ পৰা পইচা পাওঁ সেইখিনি আমাৰ যথেষ্ট সুবিধা হয় ঘৰখনৰ আৰ্থিক অৱস্থা ফালৰ পৰা হাঁহ পুহিবলৈ হ'লে অলপমান পানীৰ দৰকাৰ পুখুৰী দৰকাৰ কুকুৰা বাৰু বামতে চৰে সেই পানী ধৰি লওক পুখুৰী খন্দায় ল'ব লাগে বা নদী ওচৰত থাকিব লাগে হাঁহৰ গঁৰালো বিশেষকৈ চাংঘৰ হ'লে বেছি ভাল হাঁহে হাঁহৰ কাৰণে পানী দৰকাৰ হয় পুখুৰী এটা প্ৰয়োজন হয় আৰু হাঁহৰ কণীও আমাৰ ইয়াত যথেষ্ট চাহিদা আছে আৰু হাঁহৰ মাংসও চাহিদা আছে এটা এটা হাঁহ বিকিবলৈ গ'লে আমি পাঁচশৰ পৰা ছশ টকা এটা উপাৰ্জন কৰোঁ আৰু এটা কণী বিকিবলৈ গ'লে হাঁহ কণী আমি তাত দহৰ পৰা পোন্ধৰ টকা লাভ কৰোঁ হাঁহৰ খাদ্যটো অকণমান কুকুৰাতকৈ বেছিয়ে লাগে তেওঁলোকে ধান খাবলৈ পালে অলপমান সোনকালে ডাঙৰ হয় গতিকেলৈ ধান চাউল কিনোতেও অকণমান হাঁহৰ কাৰণে অৰ্থৰ প্ৰয়োজন হয় আৰু সেইমতে পইচাটো পোৱা হয় বিক্ৰী কৰা সময়ত

মতা হাঁহৰ পাঁচশৰ পৰা ছশ টকা কেজি হয় গতিকেলৈ হাঁহ বিকিও আমি যথেষ্ট উপকৃত হৈছোঁ হাঁহৰো তেনেকৈ কুকুৰাৰ দৰে একেধৰণে যদি আপোনালোকে পোৱালি উলিয়াই বিক্ৰী কৰিব পৰা হয় চাৰিটা পাঁচটা হাঁহ হাঁহৰ পৰাই ডাঙৰকৈ হাঁহ পুহিব পৰা হয় এখন ফাৰ্ম কৰিবলৈ হ'লে মানে হাঁহৰ পাঁচ ছজনী হাঁহ থাকিলেই তাৰে কণীৰ পৰাই পোৱালি উলিয়ালেই যথেষ্টখিনি হয়গৈ পোৱালি তাৰ ভিতৰতো কিছুমান মৃত্যু হয় কিছুমান প্ৰত্যেকটো যে মৃত্যু হ'ব সেইটো কথা নহয় লোকচানো অলপমান হয় আৰু যদি ভালকৈ ডাঙৰ কৰিব পৰা হয় তাৰ লাভৰ পৰিমাণটো অলপ বেছি হয় কাৰণ কুকুৰাবিলাক আমাৰ খুচঁৰি মেলি খাই হাঁহে অলপমান সিহঁতক যোগাৰ ধৰিব লাগে সেইটো কাৰণতে হাঁহৰ খৰচটো অকণমান বেছি বুলি ভাবোঁ এতিয়া ঘৰখনৰ আৰ্থিক অৱস্থা ফালৰ পৰা কুকুৰা হাঁহ বিকিয়েই আমি যথেষ্ট উপকৃত হৈছোঁ কুকুৰাই যেনেকৈ আমাক উপকৃত কৰিছে হাঁহৰ হাঁহ পালন কৰিও আমি উপকৃত হৈছোঁ গতিকেলৈ দুয়োটা একেই ধৰণৰ বস্তু একেটা গঁৰালতে সিহঁতৰ দুইটাকে পালন কৰিব পৰা হয় সেইফালৰ পৰা আমি বাৰু একেটা ঘৰতে হৈছে দুটা পাৰ্ট কৰি এটা পাৰ্টত হাঁহ এটা পাৰ্টত কুকুৰা তেনেকৈ আমি পালন কৰি আছোঁ গঁৰালটো খৰচটো একেটাই হয় কিন্তু খোৱা বোৱা ক্ষেত্ৰত অকণমান খৰচ এটা হয় আৰু যেতিয়া সিহঁতে ডাঙৰ হয় তেতিয়া লাভৰ সংখ্যাটো আমি পাওঁ এতিয়া হাঁহ পালন কৰি মই ল'ৰাটোক এখন চাইকেল কিনি দিছোঁ সেই চাইকেলেৰে মোৰ ল'ৰাটো সদায় স্কুললৈ অহা যোৱা কৰে আৰু কণীও আমি বিকিব পাৰোঁ এতিয়া কণী বিকাৰ সময় আহিছে তেনেধৰণে কুকুৰা কণীও আমি ঘৰতে পালন কৰি বিক্ৰী কৰোঁ আৰু খোৱা খাবৰ কাৰণেও হয় আৰু এইবাৰ মই ফাৰ্মখন আৰু অলপমান ডাঙৰ কৰিম বুলি ভাবিছোঁ হাঁহ কুকুৰা দুইটাই সমানে কণী পৰাই পিনে পোৱালি দিয়াই আৰু যাতে ঘৰখনৰ আৰ্থিক উন্নতি কৰিব পাৰোঁ সেয়া চেষ্টা কৰি আছোঁ হাঁহ কুকুৰাই মানুহক বহুতখিনি উন্নতি কৰে তেওঁলোকক পুহিব পাৰিলেই হয় প্ৰথম অৱস্থাত অলপমান টকা পইচাৰ প্ৰয়োজন হয় পিছৰ অৱস্থাত তেওঁলোকে যেতিয়া পোৱালি দিয়ে কণী পাৰে সেইবোৰ বিকি মেলিয়ে তেওঁলোকৰ আহাৰ আমি গোটাওঁ কণী বিকিও পাওঁ মাংস হিচাপে বিক্ৰী কৰিও পাওঁ সেইভাগেই তেওঁলোকৰ দানা পানীও আমি যোগান ধৰোঁ আৰু ঘৰখনৰ কাৰণেও পইচা বাচি যায় হাঁহ পালন কৰি বছৰেকত পোন্ধৰৰ পৰা বিছ হেজাৰ টকা উপাৰ্জন কৰিছোঁ আৰু সেইমতে তেওঁলোকক খোৱা বোৱাটো পাঁচ দহ হেজাৰ টকাৰ খৰচা কৰিছোঁ কাৰণ আমাৰ থলুৱা যিবিলাক আমাৰ ঘৰতে পুৱা তুঁহ গুড়ি বা ধান ভঁৰালৰ এইবিলাকো আমি খৰচা কৰোঁ ঘৰতে পোৱা দানাসমূহ আমি সংগ্ৰহ কৰি ৰাখোঁ সেইখিনি কৰিবলৈ যাওঁতে আমাৰ যথেষ্ট সময়ো লাগে হাঁহ কুকুৰা পালন কৰি এটা সৰু সুৰা পৰিয়াল চলিবলৈ যথেষ্ট সুবিধা হয় ল'ৰা ছোৱালী স্কুলৰ খৰচৰ পৰা ঘৰখন চলালৈকে হাঁহ কুকুৰা পৰা আমি উপকৃত হৈছোঁ বহুত হাঁহ পালন কৰি আৰু কুকুৰা পালন কৰি ঘৰখনৰ কাৰণে যথেষ্ট সামগ্ৰীও অনা হৈছে ঘৰখনৰ প্ৰয়োজনীয় কিছুমান বস্তু সেইবিলাকো অনা হৈছে ঘৰুৱা কুকুৰা কণীবিলাক বহুত মানুহে বিচাৰি আহে সেইবিলাকো বিক্ৰী কৰোঁ আৰু মাংসৰ কাৰণে কণীও বিক্ৰী কৰোঁ কুকুৰাও মাংসও বিক্ৰী কৰা হয় আৰু কিছুমান মানুহে পুহিবৰ কাৰণেও নিয়ে কুকুৰা হাঁহ ঘৰখনত আমি লাভ বুলিবলৈ ল'ৰাটো চাইকেলখন আনি দিছোঁ আৰু ছোৱালীকেইজনীৰো পঢ়াৰ সুবিধা কৰি দিছোঁ টিউশ্যন দিছোঁ আকৌ তেওঁলোকৰ প্ৰয়োজনীয় বস্তু আনি দিছোঁ